অঁ বাইদেউ দোকানত আছেনে অঁ দোকানত আপোনাৰ কি কি পাচলি আছে বাৰু অঁ জিকা কেজি কেনেকৈ বাৰু বিলাহী ভেন্দি অঁ মই আজি আকৌ তিনি চাৰিদিনমানৰ আগত আনিছোঁ তাতকৈ দামবিলাক কম আকৌ পঞ্চল্লিছ টকা জিকা কেজি বিলাহী ত্ৰিছ টকা তেনেকৈ আনিছিলোঁ ইমান সোনকালে দাম বাঢ়িলে তাকে বহুত বহুত বাঢ়ি গৈছে দেই মূল্যটো মূল্য বৃদ্ধি বহুত বাঢ়ি গৈছে উপায় নাই মোক এতিয়া পাচলি লাগিছিলে নহয় আপুনি কাৰোবাৰ হাতত দি পঠাব পাৰিব নেকি আমাৰ ঘৰলৈ জিকা জিকা দুই কেজি জিকা দুই কেজি লাগিব ভেন্দি দুই কেজি বিলাহী দুই কেজি লাগে মই পইচা দি প্ৰথম ল'ৰাজনৰ হাততে অঁ আপুনি দি পঠাব অঁ অঁ ঠিক আছে